অঁ বাইদেউ অঁ যিহেতু আপুনি আমাৰ কলেজৰে কেণ্টিনৰ অ'নাৰ হয় সেইকাৰণে কথা দুটামানৰ কাৰণে মই ফোন কৰিছিলোঁ অঁ যিহেতু এতিয়া এই দুদিনমানৰ পৰা মই লক্ষ্য় কৰিছোঁ আপোনালোকৰ কেণ্টিনৰ মানে কফিটোত চেনি কম হৈছে কেতিয়াবা চাহপাত কাম হৈছে আৰু কিছুমান দেখিছোঁ যে ইমান মানে চাফা চাফা নহয় সেইখিনি এনেকৈ হ'লেতো কাষ্টমাৰ ভাগি যাব ন আৰু যিহেতু ষ্টুডেণ্ট হয় সকলোখিনিয়েতো ইয়াৰ পৰা এই কেণ্টিনৰ পৰাই কফি এইবিলাক মানে খাই আছে অঁ এনেদৰে থাকিলেতো সকলো বেমাৰত পৰিব আৰু এনেকে হ'লেতো আমিও খাব নোৱাৰিম নহয় আৰু হেৰি আপোনালোকৰ ষ্টাফৰ সকলোখিনিকে এই বিষয়ে অলপ ক'বচোন অঁ ঠিক আছে কোৱাৰ কাৰণে আপুনি বেয়া নাপাব যিহেতো ইমানদিনে ইমানদিনে কেণ্টিনৰ এইবিলাক দেখি আছোঁ ন সেইকাৰণে মই আপোনাক জনাওঁ বুলি ভাবিলোঁ অঁ ঠিক আছে হ'ব